আঠ লাখ ন হাজাৰ বত্ৰিছ সাত লাখ তিনি হাজাৰ একৈছ পাঁচ লাখ তিনি হাজাৰ বত্ৰিছ ন লাখ ন হাজাৰ বিয়ান্নব্বৈ ন লাখ নিয়া নিৰান্নব্বৈ হাজাৰ সাতাশী